হেল্ল' অ এইখন শিৱসাগৰ বিক্ৰমপুৰ জুৱেলাৰী জুৱেলাৰী নি বাৰু অ মই এই বিয়াৰ কাৰণে চেট এটা অৰ্ডাৰ দিবলৈ লাগিছিলে অ অ এই মই এতিয়া হেৰিখন চোৱাই লোৱাহেতেন ভাল আছিলে অ আৰু দুঘণ্টামান পিছত গ'লে হ'বনি বাৰু আপোনাৰ তাতে ঠিক আছে মই পৰাপক্ষত বাৰু সোনকালে যাবলৈ চেষ্টা কৰিম বাৰু অ ঠিক আছে তেনেহ'লে মই ওলাইছোঁ বাৰু যাবলৈ বাৰু দেই অ অ